বন দৰৱে বজাৰৰপৰা কিনা দৰৱতকৈ কিছুমান বেমাৰত ভাল কাম কৰে মই দেখিছোঁ যে আমাৰে গাঁৱৰে এজন ককায়ে জণ্ডিচ ৰোগৰ বাবে আৰু নিউমনীয়া বেমাৰৰ বাবে বন দৰৱ দিয়ে বহুত মানুহে জণ্ডিচ ৰোগটো বজাৰত কিনা দৰৱ বা ডক্তৰৰপৰা লোৱা দৰৱ খাই থকাৰ পাছতো এই জণ্ডিচ ৰোগটো তেওঁলোকৰ ভাল নহয় কিন্তু তেওঁলোকে নিজ মুখেৰে স্বীকাৰ কৰে যে মই এই জণ্ডিচ ৰোগটোৰ কাৰণে মই দুমাহ দৰৱ খাই আছোঁ কিন্তু মোৰ এই জণ্ডিচ ৰোগটো ভাল হোৱা নাই কিন্তু তেওঁলোক যেতিয়া আহি সেই খুৰাজনে বনাই দিয়া বন দৰৱ তেওঁ সেই বন দৰৱটো জালুক সেউজীয়া কিছুমান গছৰ শিপা সেইবিলাক দি পিনে বনাই সেই বন দৰৱটো খোৱাৰ অলপ দিনৰ পাছতে তেওঁ সেই বন দৰৱটো আচলতে তিনিবাৰ খাবলৈ দিয়ে তিনিদিন খাবলৈ দিয়ে খালী পেটত সেই বন দৰৱটো খোৱাৰ পাছতেই তেওঁলোকে জনায় যে মোৰ এই জণ্ডিচ বেমাৰটো ভাল হৈ গৈছে এইবিলাকেই হৈছে কিছুমান উদাহৰণ তাৰে ভিতৰত আৰু কিছুমান হৈছে নিউমনীয়া ৰোগৰ যোনটো বন দৰৱ আমাৰে ওচৰৰে বৰমা এগৰাকীয়ে এই নিউমনীয়া ৰোগৰ বন দৰৱ দিয়ে নিউমনীয়া ৰোগ হ'লে মানুহবিলাকে বহুত বেছি কাহে কাহি কাহি শৰীৰৰ হাওঁফাওঁবিলাক দুৰ্বল নিচিনা হৈ যায় এই নিউমনীয়া ৰোগৰ যেতিয়া দৰৱবিলাক দিয়ে তেওঁলোকৰ সেই কাহটো ভাল হৈ যোৱা দেখা পাইছোঁ সেইবাবে মই ভাবোঁ বন দৰৱে কিছুমান বজাৰৰপৰা কিনা দৰৱত ভাল কাম কৰে এইবিলাক ৰোগৰ উপৰিও ছোৱালীবিলাকৰ মাহেকীয়া হোৱা সময়ত পেটৰ বিষ হয় আৰু কিছুমান ছোৱালীৰ সন্তান জন্ম দিব নোৱাৰে তেওঁলোকে ডক্টৰৰপৰা বহুত দৰৱ খায় যদিও বিশেষকৈ এই মাহেকীয়া সময়ত পেটৰ বিষ হোৱা বেমাৰটো ভাল নহয় কিন্তু এই কিছুমান বন দৰৱ খোৱাৰ পাছত তেওঁলোকৰ এই মাহেকীয়া হোৱা পেটৰ বিষ হোৱাৰ বেমাৰটো ভাল হোৱা দেখা যায়